হয় হেল্ল' দাদা আপোনাৰ য়ামি কিচেনত এইটো লাগিছেনে হয় মই আপোনাৰ অৰ্ডাৰ এটা দিছিলোঁ চিকেন ফ্ৰাইড ৰাইচ কিন্তু আপোনাৰ মোৰ অৰ্ডাৰটো দেখোন আপোনাৰ চাওমিনহে আহিলে হয় হয় এতিয়াই পাইছিলোঁ অৰ্ডাৰটো হয় কিন্তু মইটো আপোনাৰ অৰ্ডাৰ আপোনাৰ চিকেন ফ্ৰাইড ৰাইচ দিছিলোঁ ন সেইটো অৰ্ডাৰ যদি চাওমিন আহি যায় এতিয়া কেনেকৈ হ'ব কওকচোন সেইটোটো মই এতিয়া চাওমিন খাবলৈ মোৰ মন যোৱা নাছিলে মই ভাবিছিলোঁ আপোনাৰ ফ্ৰাইড ৰাইচখিনি সেইকাৰণে ফ্ৰাইড ৰাইচটো অৰ্ডাৰ দিয়া হৈছিল অ' সেইটো মোক ডেলিভাৰী বয়জনে মোক দি থৈ গৈছে মই এতিয়া তেওঁক ফোন নকৰি মানে ডাইৰেক্ট আপোনালৈ ফোন কৰিছোঁ ধৰক য়ামি পৰাই মই অৰ্ডাৰটো দিছোঁ ন কণ্টেক নম্বৰটোতো মোৰ য়ামিৰে আছিলে ইয়াত মই য'ত সেইকাৰণে মই আপোনাৰ তাত ফোন কৰিলোঁ হয় হয় বেয়া পোৱা কথা নহয় মানে এইটো মই বেয়া পোৱা নাই কিন্তু হ'লেও আপুনি ধৰক অকণমান আপোনালোকে ভালকৈ কামখিনি চাব লাগে ধৰক এতিয়াটো মানে মোৰটো চাওমিন খাবলৈ একো মনেই নাই ন তেওঁ মই এতিয়াটো অৰ্ডাৰটো আপোনাৰ আহি গ'ল চাওমিনেই মই দিছিলোঁ আপোনাৰ ফ্ৰাইড ৰাইচহে হয় হয় অ' ঠিক আছে বেয়া পোৱা নাই বাৰু কিন্তু নেক্সট টাইমৰ পৰা আপোনালোকে ভালকৈ চাব আৰু কথাখিনি কাৰণ মোৰ লগত এনেকুৱা হৈছে বাকী লগতোটো হয় ন মানুহৰ চব টাইমত চব বস্তুটো খাবলৈ মন নাযায় হয় হয় বুজিছোঁ বুজিছোঁ হয় হয় হ'ব মই বেয়া পোৱা নাই বাৰু আপোনাক হয় হয় হয় ঠিক আছে এইটো আপুনি মোক মই এতিয়া ৰিটাৰ্ন কৰি দিওঁ আপুনি অ' অ' ঠিক আছে দিয়ক মোক খালি সোনকালে পাৰ্চেলটো দিব হা ঠিক আছে দিয়ক